ভুল আৰু মানুহে জীৱনতটো ভুল কৰেই জন্ম ধৰবৰ পৰা মৰাশ লেকেন ভুল কামো কৰে শুদ্ধও কৰে তাৰে ভিতৰতে থাকিব দুখত পৰে আৰু বেলেগৰ বুলি সেই কামটো মই শুদ্ধও কৰি দিছোঁ ভাল কৰি দিছোঁ দুখনকে ভাল কৰি চলি আছোঁ আক' ভুল বুলি পেলাই ভাবা নাই এতিয়া